ব্যৱসায় ভিত্তিক বৈজ্ঞানিক উপায়েৰে পশু পালন কৰি শিক্ষিত নিবনুৱাসকল আদৰ্শ আৰু লাভজনক হোৱা হৈছে বুলি মই ভাবোঁ কাৰণ আজিকালি শিক্ষিত নিবনুৱাসকল এনেই বহি নাথাকে বৈজ্ঞানিক পদ্ধতিয়ে তেওঁলোকে প্ৰশিক্ষণ লৈ আহি আজিকালি যিটো ব্ৰইলাৰ ফ্ৰাম বুলি কয় তেনেকুৱা পুহে আকৌ কোনো কোনো ক্ষেত্ৰত গাহৰি ফাৰ্ম খুলি লয় কোনো কোনোৱে আকৌ ছাগলী ছাগলী ফাৰ্ম খুলি লয় আৰু বহুতে দেখা যায় আজিকালি জাৰ্চি গাই এই গৰু তেনেকুৱা গাই পুহিও উপকৃত আৰু লাভৱান হয় কাৰণ আগতে শিক্ষিত যুৱক নিবনুৱাসকল বহি আছিল কিন্তু আজিকালি কোনো ইনেই নাথাকে এইখন এখন ব্ৰইলাৰ ফাৰ্ম খুলি তাক ভেক্সিন দি সময়ত দানা খুৱাই ডাঙৰ দীঘল কৰি গোটাকেও বিক্ৰী কৰে আৰু কোনো কোনোৱে কাটি বিক্ৰী কৰে সেইবোৰ কৰি আজিকালি বহুতো শিক্ষিত নিবনুৱা লাভৱান হোৱা দেখা যায় তদুপৰি বহুতে আকৌ গাহৰি পুহি বহুতকেইটা গাহৰি আনি পুহিব তাৰপৰা আকৌ পোৱালি উৎপাদন কৰাব সেই পোৱালি বিক্ৰী কৰি যথেষ্ট লাভাম্বিত হোৱা দেখা গৈছে আকৌ ছাগলী যেনেকৈ ছাগলীৰ এখন ফাৰ্ম খুলি ল'ব সেই ছাগলী উন্নতমানৰ কৰি ল'ব কাৰণ বৈজ্ঞানিক ভিত্তিত তেওঁলোকে এটা প্ৰশিক্ষণ লৈ আহে আহি সেই ছাগলী কেনেকৈ বেছিকৈ আগৰ তুলনাত কেনেকৈ বেছি উৎপাদন কৰিব পৰা যায় তাৰ কিছুমান বৈজ্ঞানিক প্ৰশিক্ষণ লয় আৰু সেই প্ৰশিক্ষণৰদ্বাৰা তেওঁলোকেও বেছি উন্নতমানৰ ছাগলী প্ৰডাকশ্যন কৰে আৰু সেই ছাগলীটো বিক্ৰী কৰিও টকা উপাৰ্জন হয় আৰু লগতে সেই ছাগলী মাংস কাটিও যথেষ্ট লাভাম্বিত হোৱা পৰিলক্ষিত হয় আকৌ যিজনী জাৰ্চি গাই বুলি কয় গৰুৱে এটা অন্য এটা হেৰি যিজনী যি জাৰ্চি গাই সেই কোনোজনী জাৰ্চি গাইয়ে দহ লিটাৰ ওপৰত গাখীৰ উৎপাদন কৰে এজনী নালাগে দহজনী যদি গাই এজন নিবনুৱা যুৱক বা যুৱতীয়ে পুহি ৰাখে তেওঁ বছৰেকত যথেষ্ট উৎপাদন হয় আৰু প্ৰত্যাহ্বানো কিছুমান ঠিক তেনেদৰে আছে যেনেকৈ এখন ব্ৰইলাৰ ফাৰ্ম খুলিলে তেওঁৰ ব্ৰইলাৰ ফাৰ্মখনৰপৰা লাভাম্বিতও যেনেকৈ হয় প্ৰত্যাহ্বানো আহে তেওঁলৈ সকলোবোৰ চিকিৎসা কৰি থকাৰ ওপৰতে ঘপককৈ কিছুমান বেমাৰ আহি যায় সকলো নিঃশেষ হৈ যায় তেতিয়া তেওঁ বহুত লোকচানৰ সন্মুখীয়া হ'বলগীয়া হয় ঠিক তেনেদৰে গাহৰিও আজি এই অলপ দিনৰ আগত এটা বেমাৰ আহি গাহৰিৰ যথেষ্ট ক্ষতি সাধন কৰিছে ঠিক তেনেদৰে ছাগলীৰ ক্ষেত্ৰতো পেট ফুলা বেমাৰ সকলো ভেকচিন দি থকাৰ উপৰিও পটককৈ কি কাৰণে ক'ব নোৱাৰি পেট ফুলা বেমাৰৰ নিচিনা এটা মাৰাত্মক বেমাৰ আহি সকলো শেষ কৰি গৈছে জাৰ্চি গাইৰ ক্ষেত্ৰতো কেতিয়াবা প্ৰডাকচন দিয়াৰ ক্ষেত্ৰত পোৱালি মাক সকলো হেৰুৱাবলগীয়াও হয় ঠিক তেনেদৰে প্ৰত্যাহ্বান কৰিবলগীয়া হয়